আমি পালন কৰা কেইটামান সাংস্কৃতিক উৎসৱ আৰু অনুষ্ঠান হৈছে ব'হাগৰ বিহু মাঘৰ বিহু কাতি বিহু তেনেধৰণে শংকৰদেৱৰ তিথি মাধৱদেৱৰ তিথি ফাকুৱা দেৱালী এইবিলাক উৎসৱ আৰু উৎসৱৰ দিনটোত আমাৰ বহুত কাম কৰিবলগীয়া হয় আৰু আমি বিভিন্ন ধৰণে সেই উৎসৱসমূহ পালন কৰোঁ ব'হাগৰ বিহুত আমাৰ চ'তৰ শেষত দিনাখন গৰুৰ গা ধুওৱা হয় আৰু তাৰ পিছদিনাখন মানুহৰ বিহু বুলি কয় মানুহৰ বিহুৰ দিনাখন আমি গা ধুই গোঁসাই ঘৰত চাকি বন্তি জ্বলাই ডাঙৰক সেৱা কৰি নতুন সাজ পাৰ পিন্ধি নামঘৰলৈ যোৱা হয় নামঘৰত বিহুৰ উপলক্ষে শৰাই দিয়া হয় সমূহ ৰাইজে গোট খাই ব'হাগৰ বিহুত সকলোৱে ঘৰে ঘৰে বিহু নৃত্য় প্ৰদান কৰে আৰু কিছুমানে হৰি নাম লৈ বিহু উৎসৱ পালন কৰে তেনেধৰণে মাঘৰ বিহুটোত আমাৰ মেজি জ্বলায় আৰু মাঘৰ বিহুত বিভিন্ন ধৰণৰ পিঠা জলপান দৈ এনেধৰণৰ ঘৰতে মহিলাসকলে প্ৰস্তুত কৰি সকলোৱে মিলি খায় আৰু কাতি বিহুত তেনেধৰণে আমাৰ তুলসী তলত চাকি জ্বলায় আকাশ বন্তি জ্বলায় আৰু পথাৰত চাকি দিয়েগৈ এই চাকিত হৈছে আমাৰ লখিমী আদৰিবৰ কাৰণে এই চাকি বন্তি জ্বলোৱা হয় তেনেধৰণে ফাকুৱাটো সৰু সৰু ল'ৰা ছোৱালী বা ডাঙৰ সকলোৱে ইজনে সিজনৰ গাত ৰং সানি ফাকুৱা খেলাৰ আনন্দ উপভোগ কৰে তেনেধৰণে দেৱালীটো আমাৰ বিভিন্ন ধৰণৰ আকাশ বন্তি জ্বলায় আৰু ফটকা ব'ম এইবিলাক সৰু সৰু ল'ৰা ছোৱালীবিলাকে ফুটাই তেওঁলোকে আনন্দ কৰে কাৰণ এই অনুষ্ঠানবিলাক যেনে ফাকুৱা আৰু দেৱালী এইবিলাক আমাৰ ইয়াত এইকাৰণে পতা হয় ইয়াত বিভিন্ন ধৰণৰ জনজাতি লোকসকল আছে যেনে মাৰোৱাৰী বিহাৰীসকলো আমাৰ ইয়াত থাকে সেইকাৰণেই তেওঁলোকে ইয়াত পালন কৰাত সকলোৱেই আমাৰ ইয়াত পালন কৰে তেনেধৰণে আমাৰ নামঘৰত অনুষ্ঠান বুলি ক'বলৈ গ'লে শ্ৰী শ্ৰী শংকৰদেৱৰ জন্ম জয়ন্তী আৰু মাধৱদেৱৰ জন্ম জয়ন্তীত নামঘৰত সমূহ ৰাইজে গোট খাই শৰাই দিয়ে নাম লয় তেনেধৰণে ভাদ মাহতো হৰিনাম লয় মহাপুৰুষ দুজনাৰ নামত নামঘৰত সকলোৱে একত্ৰিত হৈ হৰিনাম লওঁ